হেল্ল' অঁ যাব লাগবো ৰ' যাব লাগবো কোনদিনা যাবা খুজছি অঁ ওঁ গাড়ী ভাৰা কৰি যাব লাগিব যিহেতু ওঁ ওঁ ওঁ যাব আমাৰ কাষৰে কোনোবা কানি লগ ধৰিলে যাব মন্দিৰত যাব

অঁ তাতে খানা মানে আৰু হোটেলে চোটেলে খাম আৰু হোটেলত হ'লে অঁ খানা খোৱা জাগা আছে যদি তাতে ভালে হ'ব যোগাৰ চোগাৰ লৈ যায় তেনেকে আমি গোটাইকিটা আৰু কোন কোন যায় আমি লগ ধৰো

অঁ অঁ তাকেই তাক অঁ অঁ আকৌ ঠগি যোগাৰ থাকিব সেইও নিব লাগবু মন্দিৰত যাম যিহেতুকে নাম ধৰিব পাৰিম তিৰি কেইটামান গ'লে

অঁ অঁ কালি কোন কোন যায়

ওঁ ওঁ ওঁ অঁ অঁ তিৰি কেইটাক ক'ব লাগিব এতিয়া যাওঁ আমি

তাৰপিছত আকৌ হেৰি কৰিব নহয় অ' কি বুলি ক'য়ে কিছুমান আকৌ নাযায় ও নে আকৌ সুধিব লাগিব কাৰোবাক কানি গাড়ীৰ ভাৰা বেছি নপৰে তাতে বেটাৰী গাড়ী লৈ গ'লেতো কমতে হ'ব পাঁচশ মানত যাব দুখন নিব লাগিব দুখনমানে নিব লাগিব অঁ মানুহ চাই মানুহ চাই ফেলে অঁ হেৰি আকৌ কম মানুহ হ'লে গাড়ী তিনিখেন নি লাভ নাই বেছি মানুহ হ'লেও আৰু গাড়ী ল'ব লাগিব সেই বেছি কৰি দুখনতে হ'ব অঁ তেতিয়া হ'লে আমি ঠেকা হেঁচা কৰি যাব নালাগে

অঁ